মোৰ পৰিয়ালত কোনো দৃষ্টিহীন ব্যক্তি নাই আৰু মই মোৰ পৰিয়ালৰ বাহিৰৰ কোনো দৃষ্টিহীন লোকৰ লগত আজিলৈকে কথা পাতি নাই পোৱা আৰু যিহেতু দৃষ্টিহীন লোকসকলৰ দৈনন্দিন জীৱনত বহুখিনি সমস্যা আহে তেওঁলোকে নিজকে সমাজৰ পৰা নিজকে পৃথক বুলি ভাবে সেইবাবে তেওঁলোকক যাতে আমি সুবিধা দিব পাৰোঁ তেওঁলোকে যাতে ৰাজহুৱা সুবিধাসমূহ গ্ৰহণ কৰিব পাৰে তাৰ বাবে তেওঁলোকক কিছুমান সুবিধা দিবৰ বাবে আমি চেষ্টা কৰিব লাগে যদিহে বোলে সমাজ এখনত কোনো ধৰণৰ অনুষ্ঠান পতা হৈছে সেই অনুষ্ঠানবিলাকৰ বাবে বিলাকলৈ তেওঁ নিব লাগে লগতে তেওঁলোকে চৰকাৰৰ যিবিলাক সুবিধা আছে চৰকাৰে তেওঁলোকৰ বাবে অৰ্থাৎ দৃষ্টিহীন লোকসকলৰ বাবে কিছুমান আঁচনি প্ৰস্তুত কৰি উলিয়াইছে আৰু সেই আঁচনিবিলাক যাতে তেওঁলোকে পাই কি কিদৰে কৰিলে তেওঁলোকে আঁচনিখিনি লাভ কৰিব সেইবাবেও তেওঁলোকক সহায় কৰিব লাগে